হয় এণ্টাৰটেইনমেণ্ট বুলি কবলৈ গ'লে মই বিশেষকৈ গান শুনো বিভিন্ন ধৰণৰ চিনেমা চাওঁ ৱেব ছিৰিজ চাওঁ বিশেষকৈ কাৰণ ৱেব ছিৰিজ চাই মোৰ বেছি ভাল লাগে চিনেমাৰ তুলনাত কাৰণ ৱেব ছিৰিজত প্ৰতিটো কাহিনী খুব সুন্দৰকৈ বিস্তাৰণ কৰা হয় দীঘলীয়াকৈ কাৰণ এখন চিনেমাত খুব চৰ্টকৈ কাহিনীটো দিয়া হয় মোটামুটি কিছুমানে প্ৰায়টো কাহিনীটো বুজিও নেপাই চিনেমাখনত কিন্তু ৱেব ছিৰিজত তেনে নহয় ৱেব ছিৰিজত তাৰ গোটেই কাহিনীটোৰ বিৱৰণ দীঘলীয়াকৈ দিয়া হয় এজন একো বুজি নোপোৱা মানুহেও সুন্দৰকৈ কাহিনীটো বুজি উঠিব পাৰে আৰু চিনেমাত কেতিয়াবা প্ৰায় কাহিনীটো কমপ্লিট নহয়গৈ নেস্ক পাৰ্টটোলৈ বা এনেকোৱা এটা দ্বিতীয় খণ্ডলৈ থৈ দিয়া হয় কিন্তু ৱেব ছিৰিজখন বিশেষ তেনেকোৱা নহয় এখন ৱেব ছিৰিজ এটা ছিজনতে কমপ্লিতো কৰি দিয়া হয় খুব দীঘলীয়া কৰি কাহিনীটো সাত আঠটা এপিছ'দ বা ছয়টা এপিছ'দ হিচাপে ভাগ কৰি কৰি দিয়ে এটা এপিছ'দ প্ৰায় আধা ঘণ্টাৰ পৰা এক ঘণ্টা পৰ্যন্ত হয় মোৰ অভিজ্ঞতা বুলি কবলৈ গ'লে ৱেব ছিৰিজ চোৱা মই বহুতো ভাল ভাল ৱেব ছিৰিজ চালোঁ বিশেষকৈ লকডাউনৰ সময়ত মই আৰম্ভ কৰিছিলোঁ তাৰ ভিতৰত উদাহৰণ দিবলে গ'লে এমেজন প্ৰাইমত থকা দ্যা ফেমিলি মেন আৰু মিৰ্জাপুৰ ব্ৰেড বুলিও এখন আছে আৰু হ'টষ্টাৰত থকা স্পিচিয়েল অপচ বুলি আছে তাৰ দুটা ছিজন ফেমিলি মেনৰ দুটা ছিজন মিৰ্জাপুৰৰ দুটা ছিজন ইয়াৰ উপৰিও নেটফ্লিস্কত এখন খুব জনপ্ৰিয় ৱেব ছিৰিজ আছিলে যিখন মনি হায়েষ্ট বুলি আছিলে স্পেইনৰ হয় বিশেষকৈ হিন্দী ডাবিঙৰ আছিলে সেইবাবে মই ৱেব ছিৰিজ চাই খুব ভালপাওঁ কেইবাখনো চালো আৰু ইয়াৰ উপৰিও বহুতো আছে বৰ্তমান মোৰ মনলৈ অহা নাই কিন্তু মই বহুতো ৱেব ছিৰিজ লকডাউনত চালো তেতিয়াৰ পৰাই ৱেব ছিৰিজৰ প্ৰতি বেলেগ এটা ৰাপ আহি গ'ল আগতে ইমান ৱেব ছিৰিজৰ বিষয়ে সিমান জনাশুনা নাছিলো কাৰণ তেতিয়া আমি চিনেমাহে বেছি চাইছিলো কিন্তু যেতিয়াৰ পৰা লকডাউন হৈছিল তেতিয়া আৰু লকডাউনতে প্ৰায় বহুখিনি ৱেব ছিৰিজ চাই ভাল লাগিলে আৰু এতিয়া বিশেষকৈ ক'বলৈ গ'লে মই চিনেমাৰ তুলনাত ৱেব ছিৰিজহে বেছি চাই ভাল পাওঁ ইয়াৰ উপৰিও গানো শুনো বিভিন্ন ধৰণৰ যেনে হিন্দী গান হিচাপে অৰিজিত সিং বেছি গান শুনি ভাল লাগে তেওঁৰ কাৰণ তেওঁ বহুত খুউব সুন্দৰ সুন্দৰকৈ গায় ইয়াৰ উপৰিও মাজে সময়ে কেতিয়াবা ক'ৰবাত ইংৰাজী গানো শুনো বিশেষ ইংৰাজী গান বুজি নাপালেও তাৰ কিছুমান মিউজিকটো বহুত ভাল লাগে ইয়াৰ উপৰিও অসমীয়া গানটো প্ৰায় শুনোয়ে যেনে জুবিন দাৰ গান হওক পাপন দাৰ গান হওক খুউব জনপ্ৰিয় হয় আৰু ভাল লাগে তেওঁলোকৰ গীতবোৰ ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বিশেষ আৰু এণ্টাৰটেইন বুলিবলৈ বিশেষকৈ এইকেইটাই কৰোঁ বিশেষকৈ মোৰ কিন্তু বেছি ভাল লাগে ৱেব ছিৰিজতহে আজিকালি যিমানবিলাক নতুন ছিজন আহে বা নতুন নতুন ছিৰিজ আহে যিবিলাকৰ আই এম ডি বি ৰেটিংটো খুউব ভাল হয় সেইবিলাক মই প্ৰায়ে চাওঁ যিকোনো বন্ধৰ সময়ত যেতিয়া বিশেষ ব্যস্ত নাথাকো তেতিয়া এটা ছিৰিজত মই বিঞ্জ ৱাটচ কৰি খটমে কৰি দিওঁ প্ৰায় আৰু বিশেষকৈ মই বহুত দেৰি এটা বেছি অভিজ্ঞতা হ'ল মোৰ মনি হায়েষ্ট ছিজনকেইটাত কাৰণ মই প্ৰথম মনি হায়েষ্ট বিষয়ে বিশেষ গ'ম পোৱা নাছিলো যেতিয়া লগৰ এজনে ক'লে এটা খুব ভাল সুন্দৰ ৱেব ছিৰিজ আহিছে তেতিয়া চালো একেদিনাই মই ৰাতি প্ৰায় দহমান বজাৰপৰা আৰম্ভ কৰিছো ৰাতিপুৱা সেইদিনা চাৰে পাচঁ বাজি গৈছে ৰাতিটো মই তিনিটা ছিজন খটম কৰি দিলো মোৰ জীৱনৰ বিশেষ দীঘলীয়া অভিজ্ঞতা বুলিও ক'ব পাৰোঁ এনেদৰে বিভিন্ন এণ্টাৰটেইনমেণ্ট কৰোঁ